কামৰূপ মহানগৰত বিভিন্ন ধর্মাৱলম্বী মানুহ আছে আৰু সেই সময়ৰ ভিতৰত যেনে আমি জানোৱেই খ্ৰীষ্টান ধর্ম হিন্দু ধর্ম মুছলিম ধর্ম আৰু আমি দেখিবলৈ পাওঁ যে সেই ধর্মবিলাকৰ মানুহে বিভিন্ন তেওঁলোকৰ ধর্মীয় অনুষ্ঠান যেনেকৈ ঈদ বিহু খ্ৰীষ্টমাছ পালন কৰি আহিছে আৰু নিজৰ নিজৰ ধর্ম নিজে নিজে সকলোৱে ভালদৰে মানি চলি অহা আমি দেখিবলৈ পাওঁ